ভাৰতীয় স্বাস্থ্য সেৱা প্ৰণালীটো কেনেকুৱা বুলিব লাগিলে মোৰ প্ৰথমে মনলৈ এটা কথাই আহে যে ভাৰতত অতিজৰে পৰাই যদিও বহুত বহুত প্ৰতিভাধাৰী লোক আছে মেডিকেলৰ ক্ষেত্ৰত হওক বা নাৰ্চিঙৰ ক্ষেত্ৰত হওক যদিও বহুত প্ৰতিভাধাৰী লোক আছে তথাপি মানে ভাৰতবৰ্ষত উপযুক্ত প্ৰযুক্তিবিদ্যা তথা উপযুক্ত আহিলাৰ অভাৱত স্বাস্থ্য খণ্ডটো বা স্বাস্থ্য সেৱাটো যথেষ্টখিনি পিচ পৰি আছে আগতেও আছিল আৰু এতিয়াও পিচ পৰি আছে আৰু ভাৰতৰ স্বাস্থ্য সেৱা বুলিব লাগিলে মোৰ প্ৰথমে মনলৈ আহে লকডাউনৰ সময়ছোৱা কৰোণা কৰোণা ভাইৰাচৰ যিটো মহামাৰি হৈছিল সেই সময়ছোৱা মনলৈ আহে সেই সময়ত যিদৰে হস্পিটেল বিলাকত বা মেডিকেল বিলাকত যিটো স্বাস্থ্য সেৱাৰ দুৰৱস্থা দেখা গৈছিলে গতিকে সেই দুৰৱস্থাটো মোৰ মনলৈ আহে আৰু এই ব্যৱস্থাটোত মোকাবিলা কৰিবৰ সৈতে মোকাবিলা কৰিবলৈ এই ব্যৱস্থাটোৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ উপযুক্ত সা সঁজুলি বা উপযুক্ত প্ৰযুক্তিবিদ্যাৰ অভাৱ যেন বোধ হয় আৰু জনসাধাৰণৰ লগতে আমাৰ চৰকাৰৰো সেই মানসিকতাৰ অভাৱ হোৱা যেন বোধ হয় গতিকে চৰকাৰৰ জৰিয়তে চৰকাৰৰ লগতে যিখিনি প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহেও যাতে এই ব্যৱস্থাটোৰ উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লয় মই সেইটোৱে বিচাৰোঁ